বৰ্তমান সময়ত আধুনিক আধুনিকীকৰণৰ ফলতে হওক বা পশ্চিমীয়া সংস্কৃতিক অধিক অগ্রাধিকাৰ প্রদান কৰাৰ ফলতে হওক বা বিজ্ঞান প্রযুক্তিৰ অত্যন্ত উন্নত মানদণ্ডৰ চিন্তাৰ ফলতে হওক মানুহৰ মাজত বৰ্তমানৰ সময়ত এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে আৰু যি প্ৰতিযোগিতাই মানুহৰ মাজত বা মানুহৰ মনত এক ভীষণ মানসিক চাপৰ সৃষ্টি কৰা আমি দেখিবলৈ পাইছোঁ বা বহুজনে ইয়াৰ এনেকুৱা ধৰণৰ মানসিক চাপত ভোগী বিভিন্ন ধৰণৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰাও আমি দেখিবলৈ পাইছোঁ কিন্তু ইয়াতে এটা কথা মন কৰিব লাগিব যে পূৰ্বৰ সময়ত বা অতীতত বা বৰ্তমানেও বিভিন্ন ধৰণৰ আওহতীয়া আৰু দূৰৱৰ্তী গ্ৰাম্যাঞ্চলত বাস কৰা মানুহবোৰৰ মনত বৰ বিশেষ মানসিক চাপ নাথাকে তেওঁলোকৰ মাজত কোনো ধৰণৰ অঘোষিত প্ৰতিযোগিতাও নাথাকে তেওঁলোকে কোনো ধৰণৰ চাপত পৰি কোনোধৰণৰ চৰম সিদ্ধান্ত গ্ৰহণ নকৰে খুব সুন্দৰকৈ তেওঁলোকে মনোৰঞ্জনধৰ্মী এক বিষয়বস্তুৰে নিজৰ জীৱনটো উপভোগ কৰাৰ লগতে খুব সুন্দৰকৈ সময়বোৰ উদযাপন কৰাৰ দৃষ্টান্ত আমি দেখিবলৈ পাওঁ ইয়াৰ মূলতেই আমি ভাবোঁ যে সেই অঞ্চলসমূহত বিভিন্ন ধৰণৰ পৰম্পৰাৰ পুষকতা কৰা হৈছে বিভিন্ন ধৰণৰ পৰম্পৰা আছে বিভিন্ন ধৰণৰ নিয়ম আছে বিভিন্ন ধৰণৰ মিলাপ্ৰীতি বিভিন্ন ধৰণৰ চিন্তা ধাৰণাৰ মাজেৰে সুন্দৰকৈ একত্ৰিত হৈ থকা আমি দেখিবলৈ পাওঁ যি যিটো একতা নগৰীয়া অঞ্চল বা নগৰীয়া সভ্যতাত আমি প্ৰায়ে দেখিবলৈ নাপাওঁ আৰু ইয়াৰ মূলতেই হৈছে তেওঁলোকৰ কিছুমান নিয়ম ধৰক আমি যদি চাবলৈ যাওঁ সেই গ্ৰাম্যাঞ্চলসমূহত অতীতৰে পৰা খুব সুন্দৰ সুন্দৰ কিছুমান খেল ধেমালিৰ প্ৰয়োভৰ আছিল আৰু সেই খেল ধেমালিসমূহ বৰ্তমানেও তাত আমি থকা দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিসমূহৰ ভিতৰত আমি যদি অসমৰ কথাই ক'বলৈ যাওঁ বা ভাৰতবৰ্ষৰ কথাই ক'বলৈ যাওঁ তেতিয়াহ'লে নগৰীয়া অঞ্চলত নেখেলা বা নগৰীয়া অঞ্চলত সততে ব্যৱহাৰ নকৰা কিছুমান খেল ধেমালি গ্ৰাম্যাঞ্চলত ব্যৱহাৰ হয় বা গ্ৰাম্যাঞ্চলত সেই সমূহ খেলা হয় যাৰ আৰু সেই খেলসমূহ অত্যন্ত মনোৰঞ্জন ধৰ্মী আৰু মনোৰঞ্জনধৰ্মী হোৱাৰ কাৰণেই সেই খেল ধেমালিসমূহৰ খেলাৰ ফলত মানুহবোৰে এক হাঁহি ফুৰ্তিৰ সময়খিনি পাৰ কৰিবলৈ সক্ষম হয় যিটো নগৰৰ বাবে কদাপি স সম্ভৱপৰ নহয় সেই খেল ধেমালিসমূহৰ ভিতৰত টাং গুটি বুলবুলি চৰাই যুঁজ কুকুৰা যুঁজ পৰম্পৰাগত ম'হ যুঁজ কণী যুঁজ বিভিন্ন ধৰণৰ টেকেলি ভঙা প্ৰতিযোগিতা আদি প্ৰতিযোগিতাসমূহ সেই সমূহৰ ভিতৰত পৰে চিলা উৰুৱা আদি কৰি ধূপ খেল এনেকুৱা ধৰণৰ খেলসমূহ নগৰীয়া সভ্যতাত খেলা নহয় কিন্তু গ্ৰাম্যাঞ্চলত ব্যাপকভাৱে খেলা হয় আৰু এই খেলসমূহ খেলাৰ ফলত খেলুৱৈসকলৰ মানসিকতা এটা বঢ়াৰ লগে লগেই মানুহৰ মাজত ইজনে সিজনক খুব ভালদৰে আয়ত্ব কৰিব পাৰে বা ইজনে সিজনৰ মনৰ ভাৱ বুজি পায় বা এজনৰ যদি কেতিয়াবা কিবা মানসিক চাপৰ সৃষ্টি হওঁ সৃষ্টিও হয় আনজনে সেই মানুহজনক মানসিক চাপৰ পৰা উদ্ধাৰ কৰিবলৈ সদায় প্ৰস্তুত থকা দেখিবলৈ পোৱা যায় আৰু মনোৰঞ্জনৰ ফলত বা খেল ধেমালিসমূহৰ ফলত মানুহৰ মজত মাজত এটা একতাৰ বা এটা ভাতৃত্ববোধৰ এটা সমন্নয়ৰ সৃষ্টি হয় আৰু যি সমন্নয়ে মানুহক সকলো সময়তে সাহস দিয়ে বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মানসিক চাপৰ বাবে মানুহক প্ৰস্তুত নকৰে তাৰ পৰিৱৰ্তে মানুহক খুব সুন্দৰকৈ উদ্ভাষিত কৰি আৰু অধিক আগুৱাই যাবৰ বাবে প্ৰেৰণাহে যোগায় গতিকে আওহতীয়া আৰু দূৰৱৰ্তী গ্ৰাম্যাঞ্চলত গ্ৰাম্যাঞ্চলসমূহত বাস কৰা মানুহৰ বাবে খেলবোৰে অৰ্থাত সেই যিসমূহ খেল খেলা হয় খেলবোৰে মনোৰঞ্জন আৰু মানসিক চাপৰ পৰা সকাহ পোৱাৰ মাধ্যম হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে কাম কৰে বুলি আমি অনুভৱ কৰোঁ